দাদা আপুনি ইলেক্ট্ৰিচিটি ডিপাৰ্টমেণ্টৰ নহয় জানো মই আমাৰ ঘৰত নতুনকৈ ইলেক্ট্ৰিচিটি লগাম বুলি ভাবিছোঁ চৰকাৰৰ কিবা ৰেহাই বা ৰাজ সাহাৰ্য পাম নেকি যিহেতু আমাৰ ঘৰৰ বি পি এল কাৰ্ড আছে বি পি এল কাৰ্ডৰ অনুযায়ী কিবা ৰাজ সাহাৰ্যও নাপাওঁ তেন্তে কিবা ইয়াৰ উপৰিও কিবা উপায় জৰিয়তে ৰাজ সাহাৰ্য পাম নেকি আপুনি জনাব নেকি সেই সম্পৰ্কত